অঁ মই এই গুৱাহাটীৰ পৰা কৈছোঁ মই গুৱাহাটীৰ পৰা কৈছিলোঁ আপোনালোকৰ এখন বাগান আছে নেকি বাৰু সুৰলক্ষ্মী বুলি নাম এটা শুনিছিলোঁ অঁ আমি এই মানুহ এজনে কৈছে বাৰু

হয় হয় মই গুৱাহাটীৰ পৰা কৈছোঁ মানে মই হয় হয় এজনে মানে ক'লে আৰু তেখেতসকলে এখন বাগান আছে আমি মানে এখন বাগান কিনিম বুলি ভাবিছোঁ এতিয়া মানে আপোনালোকে বোলে বেচাৰ কিবা হেৰি কৰিছে নেকি বাৰু প্লেন কৰিছে নেকি

হয় হয় হয়

অ'

হয় হয় অ'

আছে হয় হয় হয় অঁ এতিয়া আপোনালোকে কিমান মানত হেৰি কৰিম বুলি এৰিম বুলি ভাবিছে বাৰু

হয় হয় হয় হয় হয় অ' মানে অ' এনেই মানে সব সুবিধাবোৰ আছে নে তাত পানী চানী সুবিধা আৰু কিবা ওচৰত নদী চদী আছে নেকি তেনেকৈ খহাই চহাই নিব পৰা কিবা হেৰি আছে নেকি বাৰু হয় হয় আৰু দামটো অকণমান বেছি হৈছে হয় হয় হয় অঁ অঁ

অ'

অ' অ' হয় হয় হয় তাকে হেৰি অ' নহয় মানে দামটো অকণমান মানে হেৰি হৈছেতো অকণমান কিবা ঊনৈশ বিছ হ'লে ভাল লাগিলে হয় অঁ অকণমান বেছি হৈছে মই এই অহা সপ্তাহতে আহিম বুলি ভাবিছোঁ সোতৰ তাৰিখ মানে আহিম বুলি ভাবিছোঁ হয় হয় হয় হয়

হয় হয় হয় অ' অ'

উপায় নাই আৰু তেতিয়া অ' আপোনালোকৰো মিলিব লাগিব আৰু মোৰো পোচাব লাগিব হয় নহয় আহিব লাগিব হয় হয় ঠিক আছে তেতিয়াহ'লে হেৰি কৰিম আমি আহিম সোতৰ তাৰিখ মানলৈ আৰু সেইদিনাখনেই আলোচনা কৰিম আৰু অ' ঠিক আছে অ' ঠিক আছে ঠিক আছে হ'ব দিয়ক অ' অ' হয় অ' ঠিক আছে মই আহি পেলাই চেণ্টাৰ পইণ্টতে থাকোঁ তেজপুৰৰ যে অ' হয় হয় আমি ইয়াতে কাম

অ' ঠিক আছে ঠিক আছে হ'ব ঠিক আছে হ'ব দিয়ক